হেল্ল' কিন্তু মাইনা ৰেষ্টুৰেণ্টত লাগিছেনে অঁ মই আধা ঘণ্টামানৰ আগত ফোন কৰিছিলোঁ অঁ অঁ অঁ হয় এখন ভাতৰ থালি অৰ্ডাৰ কৰিছিলোঁ আৰু এটা কেকৰ অৰ্ডাৰ কৰিছিলোঁ কেকটোত অলপ চেনিটো কম ব্যৱহাৰ কৰিব দেই অঁ আৰু ভাতৰ থালিত ভাতৰ থালিৰ আৰু এটা মাছৰ আঞ্জা অৰ্ডাৰ কৰিছিলোঁ মাছৰ আঞ্জাখনত জ্বলাটো অকণমান কমকৈ দিব আৰু ভাতৰ থালিত যিটো এক্সট্ৰা নিমখ আহে এই নিমখটো মোক নালাগে কিমান সময়ত আহিব অঁ ঠিক আছে হ'ব দিয়ক